অঁ কি কৰি আছা অঁ মই বহি আছোঁ ভালনে খবৰ আছোঁ আৰু তেনেকেই তুমি কিবা কৰি আছানে অঁ অঁ অফিচ মানে জি এছ টি চাগে অঁ অঁ ময়ো আজিকালি এইবিলাকেই কৰি থাকোঁ কিবা কিবি বনাওঁ

নিমকিও বনাওঁ নিমকি বনায়ো পেকেট কৰি দিওঁ দোকানতো দিওঁ ফেক্টৰী এটাইয়ো লয় দিবাচোন মই বিহুত তেনেকে অৰ্ডাৰ লৈ বিক্ৰী কৰোঁ কেজি আধা কেজি এক কেজি তেনেকৈ নিয়ে বহুতে অঁ যদি পোৱা অৰ্ডাৰ কেইটামান দিবা এতিয়া অলপ হেৰি বনাই থৈছোঁ আচাৰ বনাই থৈছোঁ এই বগৰী বগৰী মিঠা আচাৰো বনাইছোঁ জ্বলা আচাৰো বনাইছোঁ বিকিম বুলিয়ে বনাইছোঁ আগতে বনাই ঘৰতে খাওঁ এতিয়া বিকিম বুলিয়ে বনাইছোঁ বাৰু তাকে এতিয়া কাষ্টামাৰো পোৱা নাই নহয় তেনেকে বৈয়ামতে ৰাখিছোঁ কিমানকে মানে এতিয়া ডাঙৰ ডাঙৰ বৈয়াম বনাই ৰাখিছোঁ যদি তেনেকে কাষ্টমাৰ পাওঁ পেকেটকে ল'লে দোকানে ল'লেও পেকেট কৰি দিব পাৰিম পেকেট আনি অঁ আৰু লগাই দিবাচোন কোনোবা মানুহ পালে পেকেট এইবিলাক দহটকীয়া পেকেট হ'লেও বনাই দিম বিশটকীয়া হ'লেও বনাই দিম দহটকীয়াটো অলপ সৰু হ'ব বিশটকীয়া পেকেটো দিব পাৰিম অঁ আৰু নহ'লে এই সৰু সৰু বৈয়াম বৈয়ামত ভৰাই পেলাই আনি তেনেকে দহটকীয়া বৈয়াম দিব পাৰিম তেনেকৈ দিম এতিয়া বগৰী মিঠা আচাৰো আছে জ্বলা আচাৰো আছে যি লৈ ল'ব পাৰে আৰু হয় নেকি

এতিয়া বৰ্তমান হেৰি আছে ঔটেঙা আছে আৰু বগৰী আছে

নহয় যদি অৰ্ডাৰ বেছিকে পাই যাওঁ ল'ম বুলি যদি কয় মই তেতিয়া নিজেই লৈ যাম তেতিয়া নিজেই লৈ গ'লে ধৰা কাষত আৰু কাষ্টমাৰ ওলাবও পাৰে কোনোবা

অঁ অঁ ঠিক আছে দিয়া মোক জনাবাচোন অঁ অঁ হ'ব দিয়া অঁ অঁ হ'ব দিয়া তুমি মোক লগাই মেলি দিবা অঁ কাষ্টমাৰ হ'ব দিয়া মোক ছোৱালীয়ে মাতি আছে ৰাখোচোন বাৰু দেই